ভ্ৰমণত যাওঁতে সাধাৰণতে মই ৰুটি বা ভাতটো টিফিনত মই লৈ যাওঁ আৰু কাপোৰ কানিও কিছুমান লৈ যাওঁ নিজৰ থকা মেলা সুবিধা পানী বটল মোৰ টেবলেট কিবা মূৰ ঘূৰাব পটককৈ জ্বৰেই উঠিব সেইবিলাক সেইবোৰ সামগ্ৰীও মই লগত লৈ যাওঁ আৰু গা পা ধুব ধোৱা সুবিধাৰ কাৰণে মই টাৱাল গামোচা ইত্যাদি লৈ যাওঁ জোতা পিন্ধি গ'লে মই চেণ্ডেলযোৰো লৈ যাওঁ ক'ৰবাত গা পা ধুলে সলাই মেলি পিন্ধিবলৈকে লাগে মোক আৰু মই মোৰ ল'ৰা ছোৱালীৰ লগত যায় তেওঁলোকৰো মই কাপোৰ কানি সকলো লৈ যাওঁ ফুৰা চকা সলোৱা মেলা কাপোৰ কানিবিলাক মই পিন্ধি চব সামগ্ৰী লগত লৈ যাওঁ গুৱাহাটীলৈ গ'লেও তেনেকৈয়ে লৈ যাওঁ মই লগৰ নিজৰ সামগ্ৰী নিজৰ টিফিন বা ৰুটি বনাই হ'লেও ঘৰত নিজেই লৈ যাওঁ বাটত মই য'তে ত'তে নাখাওঁ আৰু গুৱাহাটী ডিব্ৰুগড়লৈ গ'লেও মই তেনেকৈ বাছত গ'লেও মই নিজৰ খোৱা বোৱা এইবিলাক কাপোৰ কানি সলোৱা চব মই লৈ যাওঁ মাইকী মানুহৰ লগত গ'লেও তেওঁলোকৰো কাপোৰ কানি ল'ৰাৰ কাপোৰ কানি এইবিলাক লগত লৈ যাওঁ দৰব পাতি সকলো লৈ যাওঁ মই ক'ৰবাত থাকোঁ কেতিয়াবা আৰু লগ বন্ধুৰ লগত থাকিলেও মই নিজৰ ঘৰৰ খোৱা খাদ্যহে খাওঁ মই বাহিৰৰ বা কাৰোবাৰ ক'ৰবাত তেনেকৈ খোৱা বোৱা বাৰু নকৰোঁ নিজেই চব সুবিধা কৰি মই লৈ যাওঁ

তেনেকৈ ফুৰি চাকি মই ভালেই পাওঁ লগ বন্ধুৰ লগতো তেনেকৈ ফুৰা চকা কৰোঁ আৰু ক'ৰবাত গ'লেও মই নিজে সজাগ হৈ যাওঁ কাপোৰ কিবা মোৰ অসুখ বিসুখ থকা মানুহ মই পানী গৰম পানী লৈ যাওঁ বা গৰম ঠাণ্ডা দিনত মই গৰম জেকেট বা লং পেণ্ট সেইবিলাকো লৈ যাওঁ তেনেকৈয়ে মই দূৰণিলৈ গ'লে নিজৰ মতে হাথিয়াৰবিলাক বস্তুবিলাক নিজৰ যি দৰকাৰী যাৱতীয় সেইবিলাক লৈ যাওঁ মোৰ ল'ৰা আছে ল'ৰা গ'লেও মই তেনেকৈ ফাৰ্মেচীত সোমাওঁ দৰব চৰব লৈ যাওঁ কেতিয়াবা মোৰ চোৰ ঘূৰাই কোনোবা ক'ৰবাত পৰিবও পাৰে লগত যোৱা বন্ধু বান্ধৱৰ লগত গ'লেও মই সেইবিলাক নিজেই লৈ মেলি যাওঁ কাৰণ কাৰ কেতিয়া ক'ত কি হ'ব কোনেও নাজানে সেইকাৰণে মই নিজৰ ছেফটিৰ কাৰণে বা নিজৰ সুবিধাৰ কাৰণে মই এইবিলাক বস্তু নিজে লগত লৈ যাওঁ আৰু ফুৰি চাকি আহি মই যিবোৰ কাপোৰ কানি লগত লৈ যাওঁ সেইবিলাক মই আহি বাহিৰত থওঁ বা ঘৰত চেঞ্জ কৰি বেলেগ কাপোৰ মই পিন্ধো পিন্ধি ল'ৰা ছোৱালী মাইকী মানুহকো লৈ গ'লে আহি গা পা ধুই ধুনীয়াকৈ গা পা ধুই মেলি ল'ৰাকো গা পা ধুৱাই মেলি তেনেকৈ মই আহি আকৌ ঘৰত সোমাওঁ বাহিৰত ফুৰি অহা কাপোৰ কানি সেইবিলাক মই চব বাহিৰতে ৰখাওঁ বা ধুই পখালি ধোৱা পাছতহে মই ভিতৰলৈ সোমোৱাওঁ আৰু সেইবিলাকত বাহিৰত অনেক জেগাত ফুৰিছোঁ বা থাকিছোঁ খাইছোঁ অনেক জেগা অনেক ঠাইত অনেক কিবা ৰোগী মানুহৰ ওচৰত গৈছোঁ বা পাইছোঁ কাৰণ কি কি বেমাৰ হৈ আছে কোনেও নাজানে গাড়ী বাছত যাওঁতে মানুহ লগ পাইছোঁ কোন ক'ৰপৰা আহিছে কোন ক'লৈ গৈছে কোনো ঠিক নাই সেইকাৰণে খোৱা সময়ত বা কিবা আহাৰ খোৱাৰ সময়ত হাত ভৰি মুখ ধুনীয়াকৈ ধুই মেলি খোৱা বোৱা কৰোঁ আৰু মোৰ ল'ৰাকো মই তেনেকেই কৰোঁ ক'ৰবাত খালে কিবা বাহিৰত খোৱা বোৱা কৰিলে ধুই পখালি হাত মুখ ধুনীয়াকৈ ধুব লাগে ধুই খাই বৈ হোৱাৰ পাছত বা ফুৰি চাকি ঘৰলৈ অহা পাছত সেইবিলাক কাপোৰ হওক জোতা হওক পেণ্ট হওক এইবিলাক পিন্ধি ভিতৰলৈ সোমাব নালাগে আৰু সেইবিলাক বাহিৰতে থ'ব লাগে থৈ বেলেগ গা পা ধুই বেলেগ কাপোৰ কানি পিন্ধি ভিতৰলৈ সোমোৱাব লাগে বছ সোমাই মেলি এইবিলাক কাপোৰ তিয়াই বুবাই শুকুৱা পাছত ভিতৰলৈ সোমোৱাব লাগে তেনেকৈ মই সেইভাগেই অহা যোৱা বা ফুৰা চকা কৰি সেইবিলাক কৰোঁ আৰু মোৰ ল'ৰাকো মই তেনেকৈয়ে শিকাইছোঁ বা বুজাইছোঁ এইবিলাক এনেকৈ কৰিলে অনেক ফুৰোঁতে অনেক মানুহ অনেক অসুখ বিসুখ থকা মানুহকো লগ পায় আৰু কোনো কাৰ কি অসুখ হৈছে বা হৈ আছে ধৰিব নোৱাৰি সেইকাৰণে মই এইবিলাক সৰুৰপৰাই মই ল'ৰাক শিকাইছোঁ বাহিৰত গ'লেও খালেও কেনেকৈ কৰিব লাগে কেনেকৈ থাকিব লাগে কেনেকৈ ঘৰলৈ আহি কি কৰিব লাগে সেইবিলাক মই মোৰ ল'ৰাকো শিক্ষা দিছোঁ